পশুপালনৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান খাদ্য পশুপালন বুলি ক'লে আমি বহুতো ধৰণৰ পশুপালন কৰিব পাৰোঁ যেনে ব্ৰইলাৰ ফ্ৰাম গৰু ফ্ৰাম গাহৰি ফ্ৰাম ইত্যাদি ধৰণৰ বহুতো ফ্ৰাম ফাৰ্ম খুলি পশুপালন কৰিব পাৰোঁ ইহঁতৰ স্বাস্থ্য ভালে ৰাখিবলৈ সাধাৰণতে গৰুৰ স্বাস্থ্য ভালে ৰাখিবলৈ সাধাৰণতে তুঁহগুৰি কলগছৰ দানা আদি খুওৱা হয় ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্ম খুলিলে ইহঁতবিলাকক ভালকৈ ৰাখিবৰ কাৰণে সময়মতে ভেটেনাৰী ডক্তৰ পাতি বেজী দৰৱ দি ভাল দানা আদি খুওৱা হয় আৰু ইহঁতক চয়াবিনযুক্ত বস্তু আলফাফা আৰু কটা শুকান ঘাঁহ আদি খুওৱা হয় এইবিলাক খালে জীৱ জন্তুবিলাক স্বাস্থ্যৱান হৈ উঠে আৰু ইহঁতে সোনকালে ডাঙৰ হৈ উঠে আৰু হাঁহ কুকুৰাবিলাক এইবিলাক খালে কণীও বেছিকৈ পাৰে সিহঁতক বিকিবলৈও সুবিধা হয়